হেল্লো মন ভৰি নেকি মই চাওমিন অৰ্ডাৰ কৰিছিলোঁ আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা চাওমিন অৰ্ডাৰ কৰোঁতে আপোনালোকে চাওমিনৰ বদলি মোক মমোহে দি পঠালে মই মমো অৰ্ডাৰ কৰা নাছিলোঁ চাওমিন অৰ্ডাৰ কৰিছিলোঁ গতিকে আপোনালোকে সময়তো মোক বস্তুটো দিয়া নাই আৰু এটা সঠিক বস্তুও আপোনালোকে মোক দিয়া নাই গতিকে মই অলপ আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা অলপ অসুবিধা পাইছোঁ আপোনালোকে সময়ত বস্তুটো নিদিয়াৰ কাৰণে আৰু মই সঠিক বস্তুটো নোপোৱাৰ বাবে আপোনালোকে মোক মই যিটো পইচা আপোনালোকক দিছিলোঁ চাওমিনৰ বাবে সেই পইচাটো মোক যাতে আকৌ ৰিফাণ্ড কৰি দিয়ে